আমাৰ অঞ্চলত মনোৰঞ্জনমূলক ক'বলৈ গ'লে ওচৰত এখন খেলপথাৰ আছে খেলপথাৰখনত বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান পতা হয় প্ৰথমতেতো এতিয়া মুকলি বিহুও পতা হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠান পতা হয় কবিতা আবৃতি চিত্ৰাংকণ প্ৰতিযোগিতা দৌৰ গীত মাত আদিৰ সকলো অনুষ্ঠান পতা হয় তাৰ উপৰিও ক্ৰিকেট অনুষ্ঠান ফুটবল অনুষ্ঠানৰ যোৱা উৎসৱ ইত্যাদি বিভিন্নমূলক পতা হৈছে আৰু ভাওনাও পতা হয় তাতে